কি কৰিছ অঁ ভাত খালি নাই অঁ কি কৰিছ ক' হেৰি আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ

এ আমি লগৰবোৰ আৰু পৰহিলৈ মানে যাম ওলাবি যাম গোটেইবোৰ লগৰ মিলি একেলগে

যাব আৰু লগৰ এনেকৈ চিম্পী কাব্য তেনেকৈ গোটেইকেইজনী মিলি একেলগে যাম

কৰিলোঁ কৰিলোঁ তই কৰিলিনে নাই অঁ পৰহিলৈ তেতিয়াহ'লে লগ পাম আৰু মাহঁত আছে নহয় আছে আছে হ'ব দে তেতিয়াহ'লে